আমাৰ অঞ্চলৰ পৰম্পৰাগত খেলবোৰ হৈছে যেনে ধৰি লওক ফুটবল ক্ৰিকেট ভলীবল আৰু আমাৰ সকলোৱেতো যেনেকৈ ধৰি লওঁক ইন্দৰ গেমবিলাকো খেলে কেৰম খেলে দবা খেলে সেনেকুৱা খেলবিলাক হয় আৰু আমিও সেই খেলবিলাকত সৰুৰে পৰা যোগদান কৰি আহিছোঁ আৰু ময়ো সাধাৰণতে মানে ক্ৰিকেট খেলি ভাল পাওঁ সৰু সৰুৰে পৰা মোৰ ক্ৰিকেট খেল বৰ প্ৰিয় আৰু তেনেকৈ মই বল কৰিও ভাল পাওঁ বেটিং কৰিও ভাল পাওঁ আৰু তেনেদৰে আচলতে ক্ৰিকেটটো মোৰ আটাইতকৈ প্ৰিয় খেল বুলি মই ক'ব পাৰোঁ আৰু দ্বিতীয়তে ফুটবলো ভাল পাওঁ ফুটবল মানে খেল আমি প্ৰায় আমাৰ স্থানীয় খেল পথাৰ আছে খেল পথাৰত প্ৰায় আমি আবেলি সময়ত মানে ফুটবল খেলোঁ আৰু সেইটো বিশেষকৈ উইন্টাৰ ছিজনত আমাৰ ক্ৰিকেট খেলবিলাক অনুষ্ঠিত হয় খেল পথাৰত তাৰ পিছতে এনেই সাধাৰণতে ফুটবল খেলবিলাক মানে আজৰি এইটো আজৰি সময়ত খেলা হয় আবেলি আৰু এনেই সাধাৰণতে মানে তোৰ প্ৰতিযোগিতামূলক খেলো হয় আমাৰ খেল পথাৰত স্থানীয় খেল পথাৰত আৰু তেনেকৈ মানে ভলীবল হয় ভলীবল স্থানীয় খেল পথাৰবোৰে আমাৰ যিবিলাক সাধাৰণতে মানে আঘোণ মাহ পুহ মাহ ভিতৰত যিবিলাক পথাৰ মুকলি হয় সেই মুকলি মানে পৰিৱেশত ভাল এখন কৰ্ট বনাব পৰা হয় মানে যথেষ্ট সংখ্যক মানে দৰ্শকো ভীৰৰ ভীৰৰ ফালে লক্ষ্য কৰি মানে সেই মুকলি হেৰি পথাৰবিলাকত ভলীবলৰ কৰ্ট বনোৱা হয় আৰু তেনেকৈ প্ৰায় আমাৰ লোকেল স্থানীয় কিছুমান জেগাত মানে কেৰেমৰ কম্পিটিচনো কম্পিটিচন হয় আমাৰ এই ধৰি লওঁক এই কিছুমান